গ্ৰামাঞ্চল আৰু নগৰীয়া অঞ্চলৰ প্ৰায় খেল খেলাৰ মাজত যথেষ্ট পাৰ্থক্য আছে আমি যদি নগৰীয়া অঞ্চলৰ কথা ক'বলৈ যাওঁ নগৰীয়া অঞ্চলত অত্যাধুনিক সা সুবিধা থাকে য'ত আমি আধুনিকতাৰে আমি খেল খেলা ধূলা কৰিব পাৰোঁ আৰু নগৰীয়া অঞ্চলত বিভিন্ন প্ৰশিক্ষক থাকে তেওঁলোকৰ পৰা আমি প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰোঁ আনহাতে আমি যদি গ্ৰামাঞ্চলৰ কথা ক'বলৈ যাওঁ গ্ৰামাঞ্চলত আমাৰ এখন ভাল খেলপথাৰৰ অভাৱ থাকে আমাৰ তাত ভাল প্ৰশিক্ষকৰ অভাৱ থাকে আমাৰ তাৰ উপৰিও আমি যদি বিভিন্ন পৰ্যায়ত আমি যদি চাওঁ জিলা পৰ্যায়তেই হওক বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে হওক এজন নগৰ অঞ্চলৰ এজন খেলুৱৈয়ে যি সুবিধা পায় সেই সুবিধাখিনি কিন্তু গ্ৰামাঞ্চলৰ এজন খেলুৱৈয়ে পাবলৈ সক্ষম নহয় তেওঁ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া হয় তেওঁ খেলসমূহত নিজকে নিজৰ স্থিতি অখুন্ন ৰাখিবৰ বাবে তেওঁ যথেষ্টখিনি পৰিশ্ৰম কৰিবলগীয়া হয় বৰ্তমান সময়ত যদিও বহুকেইগৰাকী খেলুৱৈ গ্ৰামাঞ্চলৰ পৰা ওলাই গৈছে তথাপিও তেওঁলোকৰ আমি যদি তেওঁলোকৰ সংগ্ৰামখিনি যদি আমি চাওঁ তেতিয়া গম পোৱা যায় যে তেওঁলোকে যথেষ্ট সংগ্ৰাম কৰিহে তেওঁলোকে এই খেলপথাৰত আজি যি আসন সেই আসন পাবলৈ সক্ষম হৈছে